মই যোৱা বছৰত ফুৰিবলৈ গৈছিলোঁ ফুৰিব যোৱাত মই বহুতো ভাল পাই আহিছিলোঁ কাৰণ নেদেখা জেগা দেখি আহিছিলোঁ প্ৰথমে গৈছিলোঁ আমি পাঞ্জাৱত আৰু সেই পাঞ্জাৱত গৈ এনেকুৱা ধুনীয়া জেগা দেখিলোঁ আৰু মন্দিৰত মন্দিৰ দৰ্শন কৰিলোঁ সেই মন্দিৰত গৈ ইমানে ভাল লাগিলে মানে বহুতো দুখ সুখ সকলো পাহৰি সেই দিনকেইটা বহুত ভালেৰে উপভোগ কৰিলোঁ আৰু বহুত দুখ যেন পাতল হৈ গ'ল আৰু যিমান দুখ ভাগৰ আছিলে সকলো পাহৰি সেই দিনকেইটা বহুত ভালেৰে পাৰ কৰিলোঁ আমি অমিতস্ৱৰ স্বৰ্ণমন্দিৰ দৰ্শন কৰিলোঁ তাৰবাদেও হনুমান মন্দিৰ দৰ্শন কৰিলোঁ ৰাম মন্দিৰ দৰ্শন কৰিলোঁ আৰু ক'ল পাৰ্ক চাই আহিলোঁ মানে পাঞ্জাৱত থকা যিখিনি ভাল লগা জেগা সকলো জেগাখিনি চাই আমি বহুত সুখী হ'লো কাৰণ আমি কোনো দিনে নেদেখা জেগা দেখিছোঁ য'ত সোণেৰে মন্দিৰটো বনোৱা আছিল সেই সোণৰ মন্দিৰটোত সোমাই আমি বহুত গৌৰৱান্ৱিত হৈছিলোঁ কাৰণ তেনেকুৱা মন্দিৰত যাবলৈ কাৰণে সকলোৱে ভাগ্য নেথাকে কিন্তু আমি বহুত আনন্দ মনেৰে সেই মন্দিৰভাগ দৰ্শন কৰিবলৈ গৈছিলোঁ ঠিক তেনেকৈ আমি দৰ্শন কৰিলোঁ আৰু ৰাম মন্দিৰো তেনেকৈ সোণেৰে বনোৱা আছিলে আৰু সেই সোণেৰে বনোৱা মন্দিৰটো দেখি আমি বহুত আনন্দিত হৈছিলোঁ আৰু সেই দিনকেইটা আমি কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ কাৰণ ইমানেই মনোমোহা আছিলে সেই মন্দিৰকেইটা যেন মন্দিৰকেইটা চালে চায়েই থাকিম এনেকুৱা লাগিছিল তাৰপিছত পাঞ্জাৱৰ পৰা তিনিদিন থাকি তাৰপৰা আমি বৈষ্ণৱদেৱী মাতাৰ দৰ্শন কৰিবলৈ গ'লো বৈষ্ণৱদেৱী মাতাৰ দৰ্শন কৰিবলৈ যোৱাত আমাৰ মনটো এনেকুৱা লাগিছিল যেন আমি কোনোদিনে কল্পনা নকৰা এক ঠাইত আমি উপস্থিত হৈছিলোঁ আৰু সেই মন্দিৰভাগ যেতিয়া আমি তলৰ গেটৰ পৰা আমি ওপৰলৈ চাইছিলোঁ ইমান ওপৰত মনোমোহা দৃশ্য পাহাৰৰ ওপৰত তাত আমি গৈ দেখিলোঁ ইমান ধুনীয়া পৰিৱেশ আৰু ইমান অগণন মানুহ আৰু সেই মানুহ গৈছে আহিছে এনেকুৱা মানুহ তাৰপৰা আমি প্ৰথম গেটৰ পৰা আমি তালৈকে খোজকাঢ়ি গৈছিলোঁ আৰু খোজ কাঢ়োতে কাঢ়োতে আমাৰ বহুত ভাগৰ লাগিছিলে আৰু সেই ভাগৰটো আমি বহুত আনন্দ পাইছিলোঁ কাৰণ আমি বৈষ্ণৱদেৱী মাতাৰ দৰ্শন কৰিম আৰু সেই মাতাৰ দৰ্শন কৰিলে আমাৰ মনোকামনা পূৰ্ণ হ'ব বুলি আমাৰ বহুতো আনন্দ লাগিছিলে সেয়েহে আমি খোজকাঢ়ি খোজকাঢ়ি আমি গৈ গৈ আছিলোঁ যদিও আমাৰ ভৰি বিষাইছিলে কিন্তু তথাপিও আমি আনন্দ উপভোগ কৰিছিলোঁ আৰু মানুহবোৰক দেখি আমি তাৰপৰা আমি শক্তি পাইছিলোঁ যেন সকলোৱে যেনেকৈ কষ্ট কৰি গৈছে আমিও পাৰিম তেনেকৈ গৈ গৈ আমি মাতাৰ দৰ্শন কৰিলোঁ আৰু তাৰপৰা আমি মাতাৰ দৰ্শন কৰি তাৰপিছত আমি খোজ কাঢ়িব নোৱাৰাত আমি ঘোঁৰাত উঠি আমি ভৈৰৱ বাবাৰ মন্দিৰ দৰ্শন কৰিলোঁ এনেকুৱা লাগিছিল যেন আমি মাতা দৰ্শন কৰাৰ পিছত ভাগৰুৱা হৈ পৰাত আমি যেন ভৈৰৱ বাবাৰ মন্দিৰ দৰ্শন কৰিব নোৱাৰিম মনটো বহুত বেয়া লাগিছিলে কিন্তু তথাপিও আমি সাহস কৰি আধা বাট খোজকাঢ়ি গৈ আধাৰ পৰা আমি ঘোঁৰাত উঠি ভৈৰৱ বাবাৰ মন মন্দিৰ দৰ্শন কৰিলোঁ তেতিয়াহে ভাল লাগিছিল যেন আমি দুইজনাকে সেৱা কৰি আমি মনত বহুত তৃপ্তি আনন্দ উপভোগ কৰিছিলোঁ কাৰণ সেই মন্দিৰভাগ সম্পূৰ্ণ দৰ্শন কৰিলেহে বৈষ্ণৱদেৱী মাতাৰ দৰ্শন কৰা হয় সেয়েহে আমি বহুত আনন্দ পাইছিলোঁ আৰু সেই দিনকেইটা কেতিয়াও পাহৰিব নোৱাৰো বহুত স্মৰণীয় হৈ ৰ'ব ভৈৰৱ বাবাৰ মন্দিৰ যেতিয়া দৰ্শন কৰি ওপৰত গ'লো তাৰপৰা যেতিয়া চাৰিওকাষে পাহাৰ দেখিছিলোঁ মনোমোহা দৃশ্য যেন আকাশৰ ডাৱৰখিনি আমাৰ ওচৰতে লাগি আছে তেনেকুৱা লাগিছিলে আৰু সেই দৃশ্য দেখি আমাৰ মন বহুত ভৰি পৰিছিলে আৰু সেয়েহে আমি সেই দিনকেইটা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাৰ স্মৰণীয় হৈ ৰ'ব আৰু তাৰপৰা আহি আমি আমি জম্মুত থাকিছিলোঁ আৰু জম্মুতো আমি সেই জম্মু টাউন হওক আৰু জম্মু গাঁওবোৰ চাইছিলোঁ আৰু সেই গাঁওবোৰ দেখিও আমি বহুতো কথা শিকিছিলোঁ আৰু সেইহে আমি ঘূৰি কৰি আহি আমি দেলহিত আহিলোঁ দেলহিত আমি এক ৰাতি থাকি আমি তাতো আমি দেলহিতো চালোঁ দেলহিটো চাই আমি দেলহিত থকা জেগাবিলাক চালোঁ তাতো চাই বহুত ভাল লাগিলে আৰু নেদেখা জেগাবিলাক যেতিয়া দেখা পোৱা যায় বহুত মনটো আনন্দ লাগে সেয়েহে যোৱা বছৰটো আমি যিমানখিনি ভ্ৰমণ কৰিলোঁ তাক লৈ আমি কোনোদিন পাহৰিব নোৱাৰোঁ কাৰণ যিখিনি জেগা দেখিলোঁ আমাৰ বহুত স্মৰণীয় হয় কাৰণ সেই দৃশ্য মনোমোহা আছিলে য'তেই গৈছিলোঁ তাতেই ভাল ভাল দৃশ্য দেখিছিলোঁ সেয়েহে আমাৰ স্মৃতি সদায় থাকিব আৰু যোৱা বছৰটো আমাৰ স্মৰণীয় হৈ ৰ'ব গোটেই জীৱনভৰ